আমাৰ ইয়াত খেল বুলি ক'লে বিশেষ বিশেষ বেছিকৈ খেলা খেল হৈছে আপোনাৰ ম'হ যুঁজ কুকুৰা যুঁজ আৰু কণী যুঁজ কণী যুঁজত বিহুৰ মাঘৰ বিহু উৰুকাৰ দিনা কণী যুঁজ খেলা হয় আপোনাৰ ম'হ যুঁজো তেনেকুৱা বছৰত এবাৰ পতা হয় ম'হ যুঁজতো আপোনাৰ পৰ্যটকসকলে আহিলে তাৰ বিষয়ে বহুতো নজনা কথা জানিব পৰা যায় কুকুৰা যুঁজো তেনেকুৱা ধৰণৰ কুকুৰা যুঁজটো আপোনাৰ বিশেষকৈ প্ৰত্যেকখন গাঁৱৰ পৰা বহুত দূৰৰ দূৰৰ পৰা আহে ওচৰৰ এলেকা যিমান আছে গোটেইখিনিয়ে আহে আৰু তেনেকৈ প্ৰত্যেক ঘৰতে এটা এটা মতা কুকুৰা লৈ আহে প্ৰত্যেকজন ব্যক্তিয়ে আৰু যোনজনে জিকে বা তাৰ জিকাৰ ওপৰত আপোনাৰ উপহাৰ দিয়া হয় ম'হ যুঁজো ম'হ যুঁজৰ আমাৰ ইয়াত এলেকাটো ডাঙৰ আৰু বহুতো তেনেকুৱা বাহিৰা মানুহ আহে আপোনাৰ আমাৰ মাজলৈ বুলিয়েই নহয় আৰু ওচৰত যিমানকেইখন গাঁৱৰ বা ডিষ্ট্ৰিক্ট আছে তাৰ গোটেইখনৰ পৰা ম'হ আনা যায় ম'হ আনিলে আৰু বাকী টুৰিষ্ট বা বাহিৰৰ মানুহৰ যদি কোনোবাই আহে তেনেকৈ বাহিৰৰ মানুহো আহি চাই চোৱাৰ তাৰ ওপৰত আপোনাৰ ভিত্তি কৰি ম'হ যুঁজৰ ওপৰত ভিত্তি কৰি মানুহবোৰ চাই খোৱা বোৱা আৰু কিবাকিবি কৰাবোৰ ধুনীয়া জেগা আছে থাকিব পৰা ইয়াত আমাৰ ইয়াত তেনেকুৱা ধৰণে খেল আছে আৰু বৰ বিশেষ তেনেকুৱা খেল নাই আমাৰ বিহুটো বিশেষ মাঘৰ বিহু আৰু বহাগ বিহুটো বেছি প্ৰয়োজন তেতিয়াই এইকেইটা পতা হয় আৰু